ওজন বঢ়াবলৈ আমি আলু খিচমিচ কল মিঠাই গাহৰি মাংস ভাত আদি বেছিকৈ খালেও ওজনটো বাঢ়ে বা লগতে শকতো হয় ওজন বঢ়াবলৈ ঘৰুৱা এইটোৱে সহজ উপায়